অসম এখন বৈচিত্ৰপূৰ্ণৰে ভৰা এখন ৰাজ্য আৰু এই অসমতেই বিহু উদযাপন কৰে বিহু তিনিটা বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু বহাগ বিহুৰ প্ৰথম দিনাখনিক কোৱা হয় গৰু বিহু অৰ্থাৎ অসমীয়া সমাজত গৰুক পূজনীয় বুলি ধৰা হয় আৰু পূজনীয় বুলি ধৰাৰ কাৰণে তেওঁলোকক প্ৰথম দিনাখনি গৰুবিহু উদযাপন কৰে দ্বিতীয় দিনা হৈছে মানুহ বিহু মানুহ বিহুৰ দিনাখনি সৰুৱে ডাঙৰক সেৱা কৰে আৰু তেওঁলোকৰ পিঠা পনা খায় এই মানুহ বিহুৰ দিনাখনৰ পৰাই অসমৰ বিভিন গাঁৱৰ ৰাইজে তেওঁলোকে গাঁৱত তেওঁলোকে ইজনে সিজনৰ ঘৰত গৈ হুঁচৰি গায়গৈ আৰু একাঁজলি আশীৰ্বাদ দিয়ে আৰু একাঁজলি আশীৰ্বাদ দিয়াৰ স্বৰূপে গৃহস্থই সেই ৰাইজক এটা এটি গুৱা পাণ আৰু এটি অৰিহণাৰে তেওঁলোকক সেৱা ধৰে গতিকে এয়াই হৈছে চমুকৈ বহাগ বিহু আৰু ইয়াৰ পিছতেই আছে কাতি বিহু কাতি বিহু তুলসীৰ তলত চাকি জ্বলাই অসমৰ ৰাইজে সেৱা কৰে আৰু ধান পথাৰত গৈ তেওঁলোকে চাকি বন্তি দিয়ে যাতে সেই চাকিৰ যি প্ৰজ্জ্বলিত যি পোহৰে তেওঁলোকৰ যি পথাৰত ফচলসমূহ সোনকালে বৃদ্ধি হয় আৰু এক সুসদৃশ ফচল যাতে উপলব্ধ হয় সেইবাবে তেওঁলোকে মনোকামনা কৰে আৰু ইয়াৰ লগতে তিনি নম্বৰ বিহুটো হৈছে মাঘ বিহু মাঘ বিহু আচলতে তিনিটা মাঘ বিহু মাঘ বিহুৰ যি প্ৰকৰণ বা মাঘ বিহুৰ যি আমাৰ মাঘ বিহুটো আমাৰ সমাজত এক ভাল বুলি ধৰা হয় কাৰণ এইকাৰণেই ভাল বুলি ধৰা হয় মাঘ বিহুত অসমীয়া সমাজে যি তেওঁলোকে ধান তেওঁলোকে কৰি আনিছিলে ধান তেওঁলোকে কাটি আনি ভঁৰালত ভৰোৱাৰ পৰা আৰম্ভ কৰি তেওঁলোকে যি মৰণা মাৰি তেওঁলোকে এক ভোগ কৰে সেয়াই হৈছে মাঘ বিহু মাঘ বিহুক আচলতে ভোগালী বুলি ভোগালী বিহু বুলিও কোৱা হয় মাঘ বিহুক আচলতে বিভিন সকলো ৰাইজে মিলি একেলগে ভো ভোগ কৰে সেইকাৰণে মাঘ বিহু বুলি কোৱা হয় মাঘ বিহুত মে সকলো ৰাইজে ভোজ ভাত খোৱাৰ লগতে মাঘ বিহুৰ দ্বিতীয় দিনা অৰ্থাৎ মাঘ বিহুৰ দিনা তেওঁলোকে মেজি জ্বলায় আৰু মেজি জ্বলাই আনন্দ উল্লাস কৰে গতিকেলৈ অসমৰ বিহু এক স্বকীয়তা পাইছে অসমৰ বিহুৱে অসমৰ বিহু অসমৰ বিভিন ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন মানুহে আজিকালি এক গভীৰতালৈ তেওঁলোকে নিছে গতিকেলৈ অসমৰ বিহুৱে এক স্বকীয়তা পাইছে বুলি পাইছে বুলি ক'ব লাগিব